ভ্ৰমণৰ বাবে পচন্দ কৰা বৰপেটাৰ অঞ্চলটোৰ কেইবাখনো ইয়াতে উল্লেখযোগ্য ঠাই আছে ইয়াৰ ভিতৰতে মানাহ অভয়াৰণ্য আৰু বৰপেটা অঞ্চলত কেইবাখনো সত্ৰৰে পৰিবেষ্টিত হৈ আছে গতিকে এই সত্ৰসমূহৰ কাৰণে আৰু মানাহ অভয়াৰণ্য কাৰণে ইয়ালৈ প্ৰায় পৰ্যটকৰ বেছিভাগ পৰ্যটকৰ আগমন ঘটে আৰু শীতকালি মানাহ অভয়াৰণ্যত পৰ্যটকৰে ভৰি পৰে ইয়াৰ জীৱ জন্তু বা ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব কাৰণে বিভিন্ন ঠাইৰ পৰা মানুহ আহি এই ঠাইসমূহৰ চাবৰ বাবে আগ্ৰহৰে মানুহখিনি অপেক্ষা কৰি ইয়ালৈ গুচি আহে তাৰোপৰি ইয়াত থকা কেইবাখনো সত্ৰ ইয়াৰ ভিতৰত ইয়াৰ বৰপেটা সত্ৰ সুন্দৰীদিয়া সত্ৰ গণককুছি সত্ৰ

পাটবাউসী সত্ৰ এইকেইখন এই গোটেইবিলাক সত্ৰই মহাপুৰুষ দুজনাৰ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰ এই সত্ৰবিলাক ভ্ৰমণ কৰিবৰ কাৰণে আমাৰ ৰাজ্যৰ ভিতৰুৱা বা কেতিয়াবা বাহিৰৰ পৰাও মানুহ আহি ইয়াত ভিৰ কৰে আৰু বিশেষকৈ ইয়াৰ সত্ৰসমূহৰ ভিতৰত বৰপেটা সত্ৰত মানুহখিনি এই দৌল উৎসৱৰ সময়ত উবুৰি খাই পৰে সেই সময়ত যি সময়ত ইয়াত দৌল উৎসৱ পালন কৰা হয় অৱশ্যে এই দৌল উৎসৱ একলাই বৰপেটাতে বা বৰপেটা সত্ৰখনতে নহয় ইয়াৰ চাৰিওফালে থকা আৰু কেইবাখনো সত্ৰতে এই দৌল উৎসৱটো বেছ উৎসাহ আৰু উদ্দীপনাৰ মাজেৰে পালন কৰা হয় গতিকে এইবোৰ উপভোগ কৰিবৰ কাৰণে ৰাজ্যৰ ভিতৰৰ পৰা আবাল বৃদ্ধ বনিতা ডেকা বুঢ়া ল'ৰা ছোৱালী চববিলাক আহি ইয়াতে সেই সময়খিনিত যিখিনি সময়ত ফাকুৱা বা দৌল উৎসৱ পালন কৰা হয় সেইখিনি সময়ত ইয়াত আহি তেওঁলোকে উপস্থিত হয় আৰু এই দৌল উৎসৱৰ লগত জড়িত যিবিলাক অনুষ্ঠান আছে তেওঁলোকে খুব আগ্ৰহেৰে উপভোগ কৰে আৰু তেওঁলোকে প্ৰায়ে প্ৰায়বোৰ যাত্ৰীয়ে ইয়াতে প্ৰায় গোটেইকেইদিন থকাৰ কাৰণে বাছেৰে আহি

যিবিলাক থকাৰ ব্যৱস্থা আছে সত্ৰৰ ভিতৰতে সত্ৰৰ ভিতৰত থকাৰ স্থানসমূহত তেওঁলোকে ৰাতি থাকি প্ৰথম দিনাৰ পৰা শেষ দিনলৈকে তেওঁলোকে তাতেই ভাত পানী খাই মেলি ৰান্ধি মেলি থাকি এই গোটেই অনুষ্ঠান উপভোগ কৰে গতিকে বিশেষকৈ এই দুখন স্থান ইয়াৰ ভিতৰত উল্লেখযোগ্য এখন হৈছে মানাহ অভয়াৰণ্য আৰু দ্বিতীয়তে এই বৰপেটা সত্ৰৰ বা বৰপেটা অঞ্চলটোৰ আশে পাশে থকা কেইবাখনো মহাপুৰুষ দুজনৰ বা মহাপুৰুষ কেইজনৰ সত্ৰসমূহ